মোৰ কোনো প্ৰিয় গোঠা আৰু চিলাইৰ কিতাপ ইউটিউব চেনেল ছ'চিয়েল মিডিয়া একাউণ্ট ইত্যাদি নাই আৰু আনৰ এই চিলাইৰ কিতাপ গোঠা ইউটিউব চেনেল এইবিলাকৰ পৰা মই যদিও এইবিলাক চাওঁ কিন্তু এতিয়ালৈকে তেনেকৈ শিকা হোৱা নাই কাৰণ কিবা এটা চাই সেই বস্তুটো শিকি কৰিবলৈ সেইকণ সময় মই দিব পৰা নাই আচলতে সময় নাই বুলি নকওঁ যিহেতু সেই বস্তুটো চাই পেলাই শিকি কিবা এটা কৰিলেহে আমি তেনেকুৱা চিলাই গোঠা শিকিব পাৰোঁ কিন্তু বৰ্তমানলৈকে মই সেই কেতিয়াবা চাওঁ যদিও সেইবোৰ মোৰ শিকা হোৱা নাই সেইকাৰণে তেনেকুৱা চিলাইৰ ক্ষেত্ৰত মোৰ কোনো দক্ষতাও নাই সেইকাৰণে মই সেই বিষয়টোৰ ওপৰত তেনেকুৱা একো ক'বও নোৱাৰোঁ একো কমেণ্ট দিব নোৱাৰোঁ সিমানেই আৰু